হেল্ল' হয় অঁ অঁ ভালে দিয়ক নমস্কাৰ বহু দিনৰ মূৰত ফোন কৰিলে ভালে আছে ন অঁ ভালে ভালে দিয়ক ভালে দিয়ক আজি সেইকাৰণে মনত পৰিছে আপোনাৰ সেইটো কাৰণে মনত পৰিছে ক'ত যাব বা আচ্ছা নাম শুনি আছোঁ হয় হয় নাম শুনি আছোঁ গৈ

অঁ কেইজনমান হ'ব এনেই আপোনাৰ চাব লাগিব

অঁ দৰ্শন কৰি সেই খানা খাব হ'ব বাৰু ময়ো ভাবিব লাগিব ভাবি চাব লাগিব তাৰিখটো কেতিয়া ক'লে অঁ আচ্ছা ফিক্স হ'লে বাৰু মোক জনাই দিলে হ'ল আপুনি মইও দিনতে অঁ ৰবিবাৰ হ'লে ভাল হয় আপোনাৰ অফ থাকে ন ডেটটো ফিক্স কৰি দিয়া হয় সেইটো মোক জনালে হ'ল

ঠিকে থাকে আপোনাৰ বাজেটটো এনে খানা কি কি ল'ম বুলি ভাবিছে আপোনালোকে

ও ও ও ও এনেই কিমানমান দূৰ হয় আমাৰ ইয়াৰ পৰা মানে আশ্ৰমত তেনেক কিবা দিম বুলি ভাবিছে নেকি আৰু মানে তাতে অঁ অঁ অঁ ও ও অঁ ও ও ঠিকেই ৰবিবাৰ হ'লে ভালে হয় আপোনাৰ সকলো মানে ছুটিটো থাকে আৰু

অঁ আলট্ৰা ল'ব ন অঁ অঁ ও ও ভাবি চাব লাগিব আপুনি ভালেই লাগিব গ'লে গ'লে ভালে লাগিব বাৰু বহুত দিন যোৱাও নাই কতো আপোনাৰ ভাল লাগে অঁ সেইটো হয় বাৰু ঠিকে আৰু চলি আছোঁ আৰু দিয়ক কিবাকে ফোন কৰি থাকিব আৰু মাজে মাজে

বাকী ঠিকে আছে ন ঘৰৰ আপোনালোক চবে আহিব আমাৰ ফালে মাজে মাজে ফুৰিব অঁ হ'ব বাৰু ঠিক আছে মোৰ জনালে হ'ল